মোৰ ঘৰত যিহেতু এখন সৰুকৈ বাগিচা আছে আৰু এই বাগিচাখন মই সদায় চোৱা চিতা কৰোঁ এই বাগিচাখন চোৱা চিতা কৰোঁতে মোৰ বিভিন্ন সমস্যা হয় বাগিচাখন বাগিচাখনত যাওঁতে মই বাগিচাত বহুতো মহ থাকে আৰু এই মহবোৰে মোক বহুত বেয়াকৈ আক্ৰমণ কৰে মহৰ উপৰিও বাগিচাখনত বহুতো কীট পতংগ ওলায় এই কীট পতংগবোৰে ফুলবোৰ খাই ফুলৰ পাতবোৰ খাই ফলত ফুলবোৰ ভালদৰে ফুলাত অসুবিধাৰ সৃষ্টি হয়